অ অ মানে হেৰি মোক লাগিছিলে বিলাহী আৰু এই ৰঙলাও লাগিছিলে আপোনাৰ তাত হ'বনে বাৰু অ বিলাহীটো দাম কমিছে নহয় অলপমান আৰু আৰু এতিয়া ৰঙলাও ধৰক দুই কেজিমানৰ ওজনৰ হ'ব নেকি এটা অ অ অ কিন্তু সেইটো মানে হেৰি দামটো বেছি কৈছে নহয় আপুনি মইতো বেলেগ দোকানতো সুধি সুধিয়ে থাকোঁ তাততো দামটো বহুত কম কয় সেইটোতো সেইটো এতিয়া খালেহে গম পোৱা যাব যদি পিছত আৰু গৈ পেলাই চৰহা এটা ওলায় তেতিয়াতো বেয়া হ'ব ন' অ অ ঠিকে আছে বাৰু মই দোকানলৈ গৈ লওঁ আপোনালোকৰ দোকানলৈ তাৰপিছত আৰু চাই লওঁগৈ দামবিলাকো চাই লওঁ আৰু বাকী দোকানো চাই লওঁ তাৰপিছতহে মই কিনিব পাৰিম কিন্তু দেই ঠিকে আছে মই দোকানলৈ যাই লওঁ গৈ পেলাইহে মই ক'ব পাৰিম আৰু আৰু পটল চতল চাম চাগৈ কিবা তাতে গৈ পেলাই অ অ অ ঠিকে আছে বাৰু মই দোকানলৈ গৈ লওঁ দিয়ক ও ও অ অ অ হ'ব